মই কোনো ৰন্ধন প্ৰতিযোগীতা বা শ্ব'ত অংশগ্ৰহণ আজিলৈকে কৰা নাই বা ইউটিউবতো কোনোধৰণৰ ভিডিঅ' আজিলৈকে মই প'ষ্ট কৰা নাই কিন্তু মোৰ মন আছে মই প্ৰতিযোগীতাত অংশগ্ৰহণ নকৰিলেও মই ৰন্ধা কিছুমান ভিডিঅ' বনাই ইউটিউবত প'ষ্ট কৰিবলৈ মোৰ বহুত মন আৰু তাৰ বাবে মই কথাটো ভাবিও আছোঁ মোৰ তেনে কোনো প্ৰতিযোগীতা বা শ্ব'ত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতা তো নাই কিন্তু মই কেতিয়াবা খাদ্য ৰান্ধিলে নিজেই কেতিয়াবা ভিডিঅ' বনাই থৈ দিওঁ